উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত মুখ্য সাংস্কৃতিক পাৰ্থক্যৰ কথা সোধা হৈছে তো সাংস্কৃতিক পাৰ্থক্য বুলি ক'ব লাগিলে যে যেনে ভাষা খাদ্য কাপোৰ কানি বতৰ আৰু ৰাজনীতি সাক্ষৰতা ভোগল সূচক আদি বিভিন্ন দিশ আছে আমি চবেই জানো যে ভাৰতবৰ্ষখন হৈছে এখন বিশাল দেশ সৰু এখন পৃথিৱী বুলি ক'ব পাৰি কাৰণ এনেই ভাৰতক কি কয় বৈচিত্ৰৰ মাজত ঐক্য বুলি নকয় কাৰণ ভাৰতবৰ্ষখন হৈছে বিভিন্ন দিশত বিচিত্ৰ এখন যেন ৰাষ্ট্ৰ ইয়াৰ মানুহ বিচিত্ৰ ইয়াৰ ধৰণ কৰণ বিচিত্ৰ উত্তৰ ভাৰত দক্ষিণ ভাৰত বা পূব ভাৰত বা পশ্চিম ভাৰত যদি কাবাই ফুৰিছে গৈছে জানে তো বেলেগ বেলেগ দেখা পাব উত্তৰ ভাৰতৰ লগত দক্ষিণ ভাৰতৰ মানুহৰ মিল নাই ভাষাৰ মিল নাই খাদ্যৰ মিল নাই পিন্ধা উৰাৰো মিল নাই তো মূল মূল পাৰ্থক্য বুলিতো যদি ভাষাৰ ক্ষেত্ৰত চাবা যাওঁ উত্তৰ ভাৰতৰ ভাষাটো হৈছে যিটো আমাৰ আৰ্যভাষাৰ মূলীয় আৰু দক্ষিণ ভাৰতৰ খিনি হৈছে দ্ৰাবিড়মূলীয় তো উত্তৰ ভাৰতত যেনেকৈ আমাৰ মূল ভাষা সংস্কৃত পালি প্ৰাকৃতৰ পৰা হিন্দী মূল উত্তৰ ভাৰতৰ আচলতে হিন্দী বেছ হিন্দীৰ লগত মিল আছে তো প্ৰত্যেকখন প্ৰদেশৰ উত্তৰ ভাৰতৰ আমি যদি কাশ্মীৰৰ পৰা চাওঁ অলপ বেলেগ হেন উৰ্দু উৰিয়াৰ মিল আছে ঠিক তেনেকৈ দৈ দিল্লী উত্তৰ প্ৰদেশ আমাৰ উত্তৰ ভাৰতক লৈ উত্তৰ পূবকলৈকে আমি উত্তৰ ভাৰত ধৰিব পাৰোঁ আৰু দক্ষিণ ভাৰতৰ ক্ষেত্ৰত আমি দেখিছোঁ যে তাতে বেছিভাগ যিটো দ্ৰাবিড় দক্ষিণ ভাৰতীয় কালচাৰ তাৰে মানুহৰ ভাষাটো উত্তৰ ভাৰতৰ লগত সম্পূৰ্ণ বেলেগ ধৰণৰ হয় এতিয়া আমাৰ ভাষাৰ ক্ষেত্ৰত সেইটো আমাৰ যিটো ভাৰতবৰ্ষৰ বাইছটা ভাষা আমি জানো যে বাইছটা আমাৰ সংবিধানে স্বীকৃতি দিয়া ভাষা আছে তো সেই সংবিধানৰ বাইছটাৰ মোটামুটি আধা ভাষা তাতকৈ মুটামুটি আধা ভাষাই উত্তৰ ভাৰতৰ আৰু আধাখিনি দক্ষিণ ভাৰতত যদি ভাগ কৰিব যাওঁ তেনেহ'লে দেখা পাম যে আমাৰ দক্ষিণৰ যিগিলাখেন ভাষা আছে তামিলনাডু হওক বা আমাৰ মধ্য প্ৰদেশৰ পৰা দক্ষিণৰখিনি সেইখিনি ভাষাটো সম্পূৰ্ণ দক্ষিণ ভাৰতীয় যিটো আমাৰ দাক্ষিণাত্যৰ ভাষাৰ লগত মিল আছে উত্তৰ ভাৰতৰ যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমি হয়তো ক'ব পাৰোঁ তেইখেন যে হিন্দীমূলীয় ভাষাৰ লগত মিল আছে এতিয়া আমাৰ ইফালে যদি চাওঁ অসমীয়া ভাষা অসমীয়া ভাষাৰটো বেলেগ বেলেগ ভাষা আছে ভাষাবিলাকৰো উপভাষা আছে এতিয়া য এইথেন যদি আমি চাব যাওঁ অসমৰ ক্ষেত্ৰতে উত্তৰ ভাৰতৰ উত্তৰ পূব ভাৰতৰ ভাষা যদি অসমৰ ক্ষেত্ৰতে যদি চাওঁ তো আমাৰ অসমৰ উত্তৰ অঞ্চলৰ বা পূব অঞ্চলৰ বা উজনি অসমৰ যিটো ভাষা তাৰ লগত মধ্য অসমৰ ভাষা নিমিলে ঠিক তেনেকৈ আমাৰ নামনি অসমৰ ভাষা নিমিলে নামনি অসমৰ আকৌ বেলেগ বেলেগ উপভাষা আছে নলবেইৰা আছে বৰপেইটা আছে গোৱালপাইৰা আছে ঠিক তেনেকৈ আমাৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজতো ভাষাৰ ক্ষেত্ৰত বেলেগ বেলেগ যিটো ৰাজ্য ৰাজ্যৰ আকৌ নিজা নিজা ভাষা থাকে একেখন ৰাজ্যতে হয়তো বেলেগ বেলেগ ভাষা থাকিব পাৰে সেইটো এটা কথা আৰু খাদ্যৰ ক্ষেত্ৰত খাদ্যটো উত্তৰ ভাৰতৰ মানুহে সাধাৰণতে অলপমান ৰুটি চুটি এনেকুৱা হেন বস্তু ভাল পায় বাজৰা গোৱাৰ যিটো উৎপাদন হয় সেই ঠাইৰ সেইমতে খাব আৰু দক্ষিণ ভাৰতৰতো ভাত খায় অন্যান্য খায় তাতে দৈ গাখীৰ ফল মূলৰ হেৰিতো বেছি কাপোৰ কানিৰ ক্ষেত্ৰতো সেনে এতিয়া ঠাই লৈ ওপ্ৰ উত্তৰ ভাৰতক দেখি আমাৰ অলপমান কি হয় ঠাণ্ডাৰ ঠাই মাজত মধ্য অঞ্চলত অলপ গৰম ঠাই আৰু দক্ষিণৰ ফালে সাগৰীয় অঞ্চল সাগৰে আগুৰি আছে ছ' স্বাভাৱিকতে কাপোৰ কানিৰ ক্ষেত্ৰত অলপ বেলেগ বেলেগ হ'বই

এতিয়া মাৰাঠীমাখাৰ আৰু ধুতিৰ নিচিনা পিন্ধে ঠিক তেনেকৈ বতৰৰ ক্ষেত্ৰতো দেখিছোঁ যে উত্তৰ ভাৰতত দেখি কি হয় অলপ ঠাণ্ডা ভাৱটো বেছি হয় বৰষুণ চৰষুণ হয় দক্ষিণ ভাৰতত আকৌ সাগৰৰ প্ৰভাৱটো পৰে গতিকে বতৰো বদলা বদলি হৈ থাকে গৰম ঠাণ্ডা এইটো পাৰ্থক্য দেখা যায় ঠিক তেনে ৰাজনীতিৰ ক্ষেত্ৰতো দেখা যায় যে উত্তৰ ভাৰতত অলপ হিন্দী লবি আছে আমাৰ যিটো আমাৰ সৰ্বভাৰতীয় ৰাজনীতি চলে দক্ষিণ ভাৰতত আৰু আঞ্চলিক ৰাজনীতিটো বেছি চলে হয়না ঠিক তেনেকৈ সাক্ষৰতাৰ ক্ষেত্ৰতো দেখা যায় যে দক্ষিণ ভাৰতৰ সাক্ষৰতাৰ হাৰটো বহুত বেছি এতিয়া কেৰেলা সাক্ষৰতাত বোলে চবচে বেছি ঠিক তেনেকৈ উত্তৰ ভাৰতত কিছু কম আছে যেনে বিহাৰ বিমা ৰোষ্টেড বুলি কয় ৰাজস্থান ছত্তীশগড় এইবিলাকত সাক্ষৰতাৰ হাৰটো দক্ষিণ ভাৰততকৈ কিছু কম ভূগোলৰ ক্ষেত্ৰতো সেনে পাৰ্থক্য ভূগোল বুলি ক'ব লাগিলেতো নদ নদী পাহাৰ আমাৰ কি ৰে চব যেনেকুৱা লাগে মানে মৰুভূমি চব ধৰণৰ পোৱা যায় আৰু সুবিধাৰ ক্ষেত্ৰতো দক্ষিণ ভাৰতৰ মানুহে যথেষ্ট সুবিধা লাভ কৰিছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া উত্তৰ ভাৰতেও কৰিছে গতিকে এনেধৰণৰ বহুত সাংস্কৃতিক পাৰ্থক্য দেখা যায় সেইকাৰণে ভাৰতবৰ্ষ বৈচিত্ৰৰ মাজত ঐক্যৰ এখন ৰাষ্ট্ৰ বুলি কোৱা হয়